অঁ কচোন এয়া চাহ খাইছোঁ চাহ খাই আছো চাহ খাই আছো দেৰিয়ে হ'ল

অঁ

অঁ তহঁতৰ দেৰি হয়

আৰু

অঁ কচোন

মই কি চুৱেটাৰ লাগে এইকেইদিন অকণ ঠাণ্ডা পৰিছে সেইকাৰণে লাগে ক'ৰবালৈ যাবি নেকি বিয়া চিয়া আছে নেকি ক'ৰবাত অঁ ফুৰিবলৈ যাবি অঁ মোকো নিবি লগত অঁ চুৱেটাৰ আছে পাবি

চলিব আৰু খুব বেছি ভাল নহ'লেও চলিব আৰু অঁ হ'ব আনিম কেতিয়ালৈ লাগিব আজি সোমবাৰ মঙলবাৰ আজি মঙলবাৰ হ'ব মই বৃহস্পতিবাৰ মানে আনি দিম অকলে খাইছোঁ লগ নাই নহয় খাইছে দোকানত মই ভিতৰফালে আছো

তাৰপৰা কবাৰ চুৱেটাৰ নিবলৈ আহিবি তেতিয়াহ'লে এনেই ৰং চং অঁ দুইটাৰ কাৰণে হ'ব আহি চাই পেলাই লৈ যাবি অঁ হ'ব